হেল্ল' মই অৰ্ডাৰ দিয়া কাপোৰযোৰ যোৱা কালি আহি পালে কিন্তু কাপোৰযোৰৰ কোৱালিটিটো বহুত বেয়া মই ভাল পোৱা নাই মই কাপোৰযোৰতো ইউজ নকৰিম এনেকুৱা হ'লেতো নহ'ব আপোনালোকে ভৱিষ্যতে ভাল প্ৰ'ডাক্ট দিম বুলি ভাবিব আৰু